মই যোৱা মাহত এখন শাৰী কিনিছিলোঁ শাৰীখনৰ দামো কম ইমানেই পিন্ধি ভাল লাগিছে নহয় পাতলো আৰু ৰঙটোও ভাল কেইবাৰো ধুইছোঁ ইস্ত্রীও কৰিছোঁ ইয়াৰ মানে ৰং চং একো যোৱা নাই মই পিন্ধি ইমানেই ভাল পাইছোঁ মানে ক'বলৈ আৰু বাকীয়ে নাই আৰু